মই ৰোপণ কৰি ভালপোৱা এবিধ উদ্ভিদ বা ফুল হৈছে ছালকুঁৱৰী ছালকুঁৱৰী এবিধ ঔষ ঔষধিজাত উদ্ভিদ এই উদ্ভিদে আমাৰ বহুতো ৰোগ নিৰাময়ত সহায় কৰে বিশেষকৈ ই আমাৰ ছালৰ ৰোগ চুলি সৰা সমস্যাত বিশেষভাৱে সহায় কৰে আমি এই উদ্ভিদজোপাৰপৰা সহজতে ঘৰতে ৰোগ নিৰাময়ৰ ঔষধ তৈয়াৰ কৰি ল'ব পাৰোঁ এই উদ্ভিদজোপা সহজ পদ্ধতিৰেই ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ ৰোপণ কৰিব পাৰি এই উদ্ভিদজোপাত সময়মতে পানী আৰু গোবৰ জাবৰ দিলেই ই সতেজ হৈ থাকে বহুতো লোকে ছালকুঁৱৰীক ঔষধ হিচাপে সেৱনো কৰে